হেল্ল' অঁ মটৰ মানে ইলেক্ট্ৰিকৰ মটৰ নহয় জানোঁ কি নতুন নে পুৰণা অঁ কি প্ৰব্লেম হৈছে তাৰনু অঁ অঁ মটৰৰ ৱাৰ্টছ চোৱাট কিবাহে খেলিমেলি হৈছে বা এনেকুৱা পাইপ চাইপো নতুনকৈ লগাবলগীয়া হ'ব পাৰে দেই সেইটো কাৰণে তেনেকুৱা পব্লেম হয় সেই মই তোমাক এক্সুৱেলি যাবলৈ হ'লে এটা কাম কৰিব লাগিব মই আকৌ এজন এক্সট্ৰাকে মিস্ত্ৰি লৈ যাব লাগিব পাইপৰ মিস্ত্ৰি আৰু কিছুমান যাৱতীয় ধৰি লওক পাইপ চাইপ এল এনে টি এনেকুৱা প্ৰয়োজন হ'ব পাৰে সেইখিনিও লৈ যাব লাগিব হেৰি তেখেতৰ কাৰণে আকৌ তুমি এটা এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব তেওঁ তেওঁ তেওঁ যিটো মানে ফিজ আৰু সেইটো তুমি কৰিবা

মই কালিলৈ বা পৰহিলৈ গ'লে তোমাৰ অসুবিধা হ'ব নেকি বাৰু অঁ ঠিক আছে বাৰু চেষ্টা কৰিম যাবলৈ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ অঁ